গাঁওবিলাকত আগতকৈ বেছি হাৰ্টৰ ৰোগীৰ সংখ্যা বাঢ়িছে কাৰণ গাঁওবিলাকত আজিকালি কলঘৰবিলাক বেছি হৈছে বেছিকৈ আমাৰ অঞ্চলৰে কলঘৰৰ সংখ্যা বেছি আৰু কলঘৰৰ ধোঁৱা আৰু কলঘৰৰ শব্দই হাৰ্টৰ ৰোগীক বহুত প্ৰভাৱ পেলায় আৰু বেছিকৈ গাড়ী মটৰ শব্দ বিলাকো হাৰ্টৰ ৰোগীৰ বাবে বেয়া আৰু হাৰ্টৰ ৰোগীৰ কাৰণে গাড়ী মটৰৰ ধোঁৱা সেইখিনিয়েও প্ৰভাৱ পেলাইছে বেছিকৈ বিয়া সকামত ডাঙৰকৈ গান বজনা কৰে আৰু বিহু ফাংশ্যনতো বেছিকৈ ডাঙৰকৈ গান বজানা কৰিলে হাৰ্টৰ ৰোগীৰ কাৰণে বেয়া